দেৱকান্ত সন্দিকৈ এজন উদীয়মান লেখক তেখেতৰ কিতাপবিলাক পঢ়ি মই দেখিছোঁ তেখেতৰ মাত্ৰ এটা বস্তুতেই গুৰুত্ব দিছে সেয়া হ'ল ঈশ্বৰ আছেনে নাই আৰু তেখেতে কথাখিনি কিতাপবিলাকত ঈশ্বৰ নাই বুলিয়ে প্ৰকাশ কৰিছে আৰু প্ৰকৃততে মই ঈশ্বৰ নাই বুলি ভাবোঁ এই পৃথিৱীত আৰু আৰু সেইকাৰণে মই বহুতে মোক প্ৰশ্ন কৰে যে আপুনি ঈশ্বৰক কিয় সন্মান নকৰে বা নাভাবে তেতিয়া মই প্ৰায়ে কওঁ আৰে অলৰেডি কেপিটেল পানিছমেণ্ট অৰ্থাৎ মৃত্যুদণ্ড আমাক দিয়েই থৈছে তেখেতে যেতিয়া আমাক মৃত্যুদণ্ড দিয়েই থৈছে তেতিয়াহ'লে আকৌ তেখেতক মৰম কৰা তেখেতক স্নেহ কৰা ভক্তি কৰা তেখেতক সন্মান জনোৱাৰ কোনো অৰ্থ নাথাকে এনেকুৱা জাতীয় কথাবিলাক দেৱকান্ত সন্দিকৈৰ কিতাপত পোৱা যায় আৰু সেই কথাখিনিয়ে মোক যথেষ্ট প্ৰভাৱিত কৰিছে অকল এইখনে নহয় আৰু বহুতো কিতাপেই মোক প্ৰভাৱিত কৰিছে যেনেকে মাকামখন নে এই মাকামখন এই হেৰিয়াৰ কিতাপ মাকামখন হ'ল ৰীতা চৌধুৰীৰ কিতাপ সেই কিতাপখন কৈ অকণমান দুখ লাগে এইকাৰণে সেই সময়ত মাকুমত বহুতো চীনা মানুহ আছিলে মানে মাকুমখন চীনা উদেক্ষিত এটা অঞ্চল আছিলে যেতিয়া আমাৰ ভাৰতবৰ্ষৰ লগত চীনৰ যুদ্ধ হয় তেতিয়া তেওঁলোকক আমাৰ ভাৰত চৰকাৰে চীন দেশলৈ চিফ্ট কৰি দিয়ে তালৈ যোৱাৰ পাছত ইয়াত ভাৰতত থকা বা মাকুমত থকা সেই মানুহখিনিয়ে পুনৰ আমাৰ অসমলৈ বা মাকুমত থকা যিবিলাক ভাই বন্ধু আছিলে তেওঁলোকে যিবোৰ চিঠি লিখিছিলে যে তোমালোকক আক্ৰমণ কৰিবলৈ আমাক শিক্ষা দিছে আমাক মিলিটেৰী টে ট্ৰেইনিং দিছে হা এই কথাবিলাক পঢ়ি অন্তৰত দুখো জাগে দেই বাৰু যেনেকেই নহওক মাকাম কিতাপখন মোৰ পঢ়ি ভাল লাগে বুলি কৈছোঁ আৰু